যদিও আমাৰ বৰ্তমান গৰু ম'হ আমি পোহা নাই কিন্তু আগৰ অভিজ্ঞতাৰ ফালৰ পৰা আমি বহুত দিন আগতে আমি বহুত গৰু ম'হ পুহিছিলোঁ বৰ্তমান আমি ঘৰৰ পৰা কিছু আঁতৰত থাকোঁ গতিকে তাত সুবিধা নাই গৰু ম'হ পোহাৰ যদিও গৰু ম'হ পুহি পুহি লোৱা যত্নৰ বিষয়ে কিছু অভিজ্ঞতা আছে নথকা একেবাৰে নথকা নহয় যে গৰু ম'হ পুহিলে আমি সঁচাকৈ খুব যত্ন ল'ব লাগে সিহঁতক সেউজীয়া ঘাঁহ দানা পানী আদি সময়মতে খুৱাব লাগে গোহালিখন চাফ চিকুণকৈ ৰাখিব লাগে আৰু যদি নতুনকৈ জন্ম হোৱা গৰু ম'হ হয় তেনেহ'লে সেই পোৱালীটোকো আমি মাকৰ পৰা কিছু আঁতৰলৈ আনি পেলাই যত্ন থ'ব লাগে যদি খোজকাঢ়িব নোৱাৰা অৱস্থালৈকে আমি সিহঁতক ধৰি উঠা উঠোৱা বা খোজকাঢ়িবলৈ আমি সহায় কৰিব লাগে আৰু গৰুজনীৰ প্লেছেণ্ডাৰটো যেতিয়ালৈকে সৰি নাযায় তেতিয়ালৈকে আমি খুব মনোযোগ দি আমি চাই থাকিব লাগে গৰুজনীয়ে যাতে সেই প্লেছেণ্ডাৰটো খাই পেলাই পিছত গাখীৰ নিদিয়া হয় বুলি কোৱা শুনিছোঁ সেই কাৰণে যেতিয়ালৈকে প্লেছেণ্ডাৰ সৰি নাযায় তেতিয়ালৈকে খুব যত্ন লৈ থাকিব লাগে চাই থাকিব লাগে কুকুৰ মেকুৰীয়ে আহি পেলাই যদি দিগদাৰ নিদিয়ক তাৰ কাৰণেও আমি চকু দি থাকিব লাগে আৰু গৰুজনীক যদি ঠাণ্ডা দিনত জন্ম দিয়ে পোৱালীটোক তেনেহ'লে আমি গৰম পানী খুৱাই বা নিমখ দি পানী খুৱাই গৰুজনীক খুব আবডাল ল'ব লাগে যত্নৰে আৰু পোৱালীটোক অকণমান উম হোৱা জেগাত ধান খেৰৰ মাজত ভালকৈ যত্নৰে থাকিবলৈ দিব লাগে এনেধৰণে আমি গৰু ম'হৰ সদায় সন্ধিয়া ৰাতিপুৱা আমি যিমান পাৰোঁ যত্ন ল'বলৈ চেষ্টা কৰিব লাগে যিহেতুকে মানুহৰ লগতে সিহঁতো একোটা প্ৰাণী প্ৰাণ সিহঁতকো মৰম দিলে সিহঁতে মানুহৰ পৰা মৰম বিচাৰে গতিকে সেই মৰমকণ আমি পোহনীয়া জীৱ জন্তু হিচাপে গৰু ম'হক দিবলৈ আমি চেষ্টা কৰোঁ এনেকৈ গৰু ম'হ পোহাৰ অভিজ্ঞতা আমি ওচৰে পাজৰে দেখিও জানিও জানিছোঁ বা শিকি লৈছোঁ নিজে যদিও পোহা নাই তাহানিতে আমি ঘৰত গৰু পোহা গৰু পুহিছিলোঁ ঘৰত ঢেৰ গৰু ছাগলী এনেকৈ পোহা আছিলে গতিকে গৰু ছাগলীৰ মল মূত্ৰ আমি সময়মতে চাফ চিকুণ কৰি গোহালিখন খুব পৰিষ্কাৰকৈ ৰাখিব লাগে আৰু সময়ত গৰুখিনি পথাৰত ঘাঁহনিত এৰাল দিব লাগে এনেকৈ কৰি যেতিয়া গৰুজনী গাভিনী হয় সিহঁতক খুব দানা পানী সময়মতে খুৱাই ঘৰলৈ নিজৰ নিজৰ ঠাইত গোহালিত বান্ধি থ'ব লাগে আৰু ৰাতি উঠি সময়মতে চোৱা চিতা কৰিব লাগে আৰু পোৱালীটো জগাৰ পিছত তেনেধৰণে আমি যত্ন ল'ব লাগে আৰু সেই পোৱালীটো যেতিয়ালৈকে খোজকাঢ়িব নোৱাৰা হয় তেতিয়ালৈকে তাক ধৰি আমি এঠাইৰ পৰা আন ঠাইলৈ উঠি যাবলৈ বা লৰিবলৈ খোজকাঢ়িবলৈ সহায় কৰি দিব লাগে এয়াই হৈছে গৰুৰ বিষয়ে যত্ন লোৱা সম্পৰ্কে কিছু ধাৰণা মোৰ